ঘুমটি নদী ৰঙা নদী কাকৈ নদী সাঁতুৰি ভাল পাওঁ সাঁতুৰিবলৈ গৈছিলোঁ আৰু ওচৰতেই আছে ফিছাৰী ফিছাৰীটো সাঁতুৰিছিলোঁ আৰু সৰু থাকোতে নো গান গায়ো ভাল পাইছিলোঁ এতিয়াও মই গান গাই ভাল পাওঁ বেছিভাগ মই এতিয়াও গান ভ গান শুনিও ভাল পাওঁ গান গাইও ভাল পাওঁ লগৰ বিলাকো থাকিলেও বান্ধৱী থ থাকিলেও মই গান গাই ভাল পাওঁ মই এদিন সৰুতে থাকো তেনে গান গাইছিলোঁ এই গ আৰু সদায় ফিছাৰীত গ'লেও কাপোৰ কানি ধুবলৈ গ'লেও আমি সাঁতুৰোৱেই সদায় আমাৰ ঘৰত কুঁৱা নাই টিউব ৱেল নাই ফিছাৰী পাই আমি কাপোৰ কানি ধোঁ লোকৰ ঘৰ পৰা পানী চানী খাওঁ আৰু ফিছাৰীতেই সাঁতুৰো কাপোৰ কানি ধুই গা পা ধুই গা ধুবলৈ গ'লে সাঁতুৰী আহোঁৱেই আৰু নদীতো সাঁতুৰো কেতিয়াবা নদীতো কাপোৰ কানি ধোঁ নতু নদীত সাঁতুৰা পা আহোঁ আৰু ঘৰত আৰু গানটো ভালেই লাগে শুনি গাবলৈও ভাল লাগে বেছিভাগ হিন্দী গান মই গাই ভাল পাওঁ পুণা পুৰণা গান গাই ভাল পাওঁ ভাল লাগে চব গান চানবোৰ গাই বৈ